অঁ হয় হয় হয় কওকচোন অঁ হয় নেকি চব্জিটো ভালেখিনি আছে বাৰু আমাৰ আপোনাক এতিয়া কি কি এই চব্জি লাগে সেইটো কওকচোন

এতিয়া ফাৰ্মতটো ৰঙালাওটো পাব জাতিলাও পাব তাৰপিছত আপোনাৰ মূলা আছে গাজৰ তাৰপিছত বন্ধাকবি এইবিলাক ফুলকবি আছে আৰু মূলা দামটো এতিয়া মাৰ্কেটত চলি আছে বিছ টকা কিলো আপুনি আপোনাক কিমান কিমান কিলো লাগে কিমানমান কোৱাণ্টিটি লাগিব মানে অঁ অঁ হয় নেকি যদিহে আপুনি লাগে তেনেকৈ তেনেহ'লে মোৰ তাত পাব আপুনি আহি যাব কি কি চব্জি লাগে মোৰ ইয়াত মানে এভেইলেবোল আছে ৰঙালাও এতিয়া আমাৰ ইয়াত হ'লচেল ৰেটত দি আছো আমি ত্ৰিছ টকা অঁ পাৰ কিলো আৰু জাতিলাওবিলাকো তেনেকুৱাই পঁচিছ ত্ৰিছৰপৰা পঁচিছ আৰু তেনেকুৱাই অঁ হয় হয় অঁ নিশ্চয় নিশ্চয় পাব আপোনাৰ আপোনাক যিমান কোৱাণ্টিটিত লাগে পাই যাব বাৰু আমাৰ ফাৰ্মত এভেইলেবোল আছে বাৰু অঁ কাইলৈ যদি আপুনি পাৰে আজিলৈ আজি আহিলেও পাব বাৰু আপুনি অঁ হয় হয় হয় অঁ ঠিক আছে আপুনি হেৰি কৰি দিব নহ'লে মোক অঁ লিষ্ট এখন দি দিব মই আপোনাক হেৰি কৰি দিম কি কি লাগে মানে মই হেৰি কৰি দিম আৰু কি কি চব্জি লাগে আপোনাক অঁ ঠিক আছে বাৰু আপুনি আৰু কিবা লাগিব নেকি আপোনাক বেলেগ কিবা শাক চব্জি আৰু অঁ জলকী জলকীয়া জলকীয়াটো আপোনাৰ আছে লোকেলো আছে আপোনাৰ তাৰপিছত আৰু হেৰি আছে কোনটো জলকীয়া লাগে আপোনাক লোকেল জলকীয়া ন মানে জলকীয়াটো জলকীয়াটো মানে জলকীয়াটো মানে অকণমান দামটো অলপ মানে হেৰি দেই অলপ বেছিকৈ হ'ব কাৰণ মানে জলকীয়া হেৰিটো অলপ বেছি হেৰিতো এতিয়া আমাৰ ইয়াত কেজি পঞ্চাছ টকা হ'লচেল ৰেট আৰু হয় হয় এই কিবা এটা মিলাই মিলি কৰিলে কিবা এটা কৰিবপৰা যাব বাৰু আপুনি হেৰি লাগিলে কিমান লাগে কোৱাণ্টিটিটো কৈ দিব মই মই হেৰি কৰি দিম মিলাই মিলি কৰি দিম আৰু পঞ্চাছ কেজি ন অঁ পঞ্চাছ কেজিটো পাব বাৰু তাত আৰু আৰু বেলেগ চব্জিও কিবা লাগিব নেকি আৰু অঁ অঁ অঁ অঁ নহয় আৰু কাৰোবাক লাগে যদি কাৰোবাক হেৰি কণ্টেক কৰিব পাৰে বাৰু মোক যদিহে আপোনাক চব্জি তব্জি লাগে অঁ ঠিক আছে বাৰু আপুনি আহি যাব কাইলৈ পাব বা আজি আহিলেও পাই যাব আপুনি এভেইলেবোল আছে আমাৰ ইয়াতে ঠিক আছে হ'ব বাৰু